হেল্ল' ৰেষ্টুৰেণ্ট ধনশিৰি হয়নে অঁ অঁ হয় ন অঁ মই মানে অৰ্ডাৰ এটা দিবৰ বাবেহে ফোন কৰিছিলোঁ হেৰি মানে দাদা ডেট চেপ্তেম্বৰত মানে অৰ্ডাৰটো দিব পাৰিবনে অঁ চেপ্তেম্বৰ মানে সাত তাৰিখে মোৰ বাৰ্থডে আছে গতিকে মই মানে অৰ্ডাৰটো কৰিব বিচাৰিছিলোঁ অঁ অঁ আপোনা আপোনালোকে দিব পাৰিবনে অঁ পাৰিব ন ঠিক আছে দিয়ক তেনেহ'লে অঁ অঁ হেৰি মানে মোৰ মানে অলমান ঘৰত মানে অকণমান প্ৰব্লেম হয় সেইকাৰণেই ভাবিছিলোঁ মই বোলো অৰ্ডাৰটোকে দি দিওঁ মানে অকণমান কামটোও উজু হ'ব আৰু মোৰ মানে লগৰ আপোনাৰ বিছ পঁচিছজনমান লোক হ'ব চাগে তেওঁলোকৰ কাৰণেই অৰ্ডাৰটো লাগিছিলে দিব পাৰিবনে অঁ অঁ হেৰি ঠিক আছে তেনেহ'লে অৰ্ডাৰটো লিখি লওকচোন বিৰিয়ানী লাগিছিল আৰু আপোনাৰ গাৰ্লিক নান আৰু আপোনাৰ বাটাৰ চিকেন আৰু চাহী পনীৰ আৰু ডেজাৰ্টত লাগিছিল হেৰি কি বা কয় অঁ চকলেট মিল্ক পুডিং আৰু আপোনাৰ ৰাসমালাই হ'বনে অঁ অঁ হ'ব ন ঠিক আছে তেতিয়াহ'লে ৰাসমালাই কৰি দিব আৰু অঁ অঁ ঠিক আছে অঁ আৰু হেৰি কিবা কয় সময়টো মানে আপোনাৰ সাত তাৰিখে ৰাতি নটামান বজাত লাগিছিল নটামান বজাত ডেলিভাৰি দিব পাৰিবতো অঁ অঁ ঠিক আছে আৰু হেৰি কিবা কয় দাদা কথা এটা কওঁ বুলি ভাবিছিলোঁ বেয়া নেপায় যদি ইমানবিলাক লৈছোঁৱে যেতিয়া অলপ আৰু ডিস্কাউণ্ট দিব বুলি ভাবিছোঁ আৰু অলপ ৰেহাইয়ো কৰি দিব দেই অঁ অঁ পাৰিব ন ঠিক আছে তেনেহ'লে ঠিক আছে তেতিয়া অৰ্ডাৰটো ভালকৈ লৈ ল'ব হা আৰু এবাৰ ঠিক আছে বাৰু মই সাত তাৰিখৰ আগত আপোনাক আকৌ এবাৰ মানে ফোন কৰি অৰ্ডাৰটো কনফাৰ্ম কৰি দিম খালি আজি কৈ থৈছোঁ আপোনালোকে পাৰিব নে নোৱাৰিব আক' সেইবাবে মই বোলো সুধি লওঁ ঠিক আছে তেতিয়াহ'লে পাম ন পাম বুলি আশা কৰিছোঁ কিন্তু আচ্ছা আচ্ছা ঠিক আছে অঁ আৰু হেৰি নহয় ডেলিভাৰীটো যদি আপোনালোকৰ দিয়াত অসুবিধা হয় তেনেহ'লে এবাৰ ফোন কৰি দিব তেতিয়া আমাৰো কোনোবা যাব পাৰিব ডেলিভাৰীটো ল'বলৈ অৰ্ডাৰটো লৈ আহিব পাৰিবলৈ অঁ অঁ ঠিক আছে তেনেহ'লে অঁ সেয়াই আৰু তেতিয়াহ'লে মই আকৌ এবাৰ আপোনাক ফোন কৰি জনাম অঁ সাত তাৰিখে আৰু আপোনাৰ ৰাতি নটামান বজাত পোৱাকৈ খানাটো পালেই হৈ গ'ল আৰু তেতিয়াহ'লে ঠিক আছে অঁ অলপ ডিস্কাউণ্ট লগাই দিব কিন্তু দেই অঁ অঁ নাপাহৰিব আকৌ আচ্ছা আচ্ছা ঠিক আছে দিয়ক